কৃষিত আমি নাঙল মৈ এইবিলাক ব্যৱহাৰ কৰোঁ আৰু নাঙল মৈ গৰু পথাৰত নামি দিয়ে সেইবিলাক গৰুৰ লগত একেলগে বান্ধি দি আমি হাল বাওঁ নাঙলৰ কাম হ'ল মাটিটো চাহ কৰা আৰু মৈটোৰ কাম হ'ল মাটিটো সমান কৰি দিয়া সেইটো হাল বাই মাটিটো খান্দি দি যেতিয়া সমান কৰি দিয়া যায় তেতিয়া কঠীয়াবোৰ ৰোপন কৰিবলৈ ভাল হয় আৰু কৃষিৰ ব্যৱহাৰ কৰা সঁজুলি আন এবিধ হ'ল কোৰ কোদাল আমি কোদাল বুলি কওঁ সেই কোডালবিলাকেদি মাটিটো অসমান মাটিটো কাটি সমান কৰি দিয়া যায় আৰু এই কোদালটো দিলেই আমি যিটো খেতিৰ আলি থাকে সেইবিলাক কাটি তাৰপাছত যিবিলাক বন থাকে সেইবিলাক বনবিলাক গজিব নোৱাৰে এইবিলাকেই খেতিৰ খেতিৰ সঁজুলি